আমাৰ বেমাৰ আজৰ হৈও বহুত ক্ষতি সাধন হয় হাঁহ কুকুৰাৰ ক্ষেত্ৰত হাঁহ সেনেদৰে হাঁহ কুকুৰাৰ ক্ষেত্ৰতো ঠাণ্ডা কালিও কিছুমান হাঁহ কিছুমান হাঁহ বেমাৰত পৰি বা গৰমকালিও বেমাৰত পৰি আমাৰ বহুত ক্ষতি হয় সেই ক্ষেত্ৰত আমাৰ আমি যদি হাঁহ কুকুৰাৰ গঁৰালবোৰ চফা নকৰোঁ তেতিয়াও তেতিয়াও আমাৰ হাঁহ ভালদৰে চফা নকৰিলে হাঁহ কুকুৰাবোৰ কিবা গেছ কিবা কিবি বেয়া পৰিৱেশ এটা বা গোন্ধটো হাঁহ কুকাৰাবোৰ মৰি যাব পাৰে গৰু গাই পশু পক্ষীবোৰ সেনেকুৱাই সেইবোৰ ক্ষেত্ৰতো হয় সদায় চাফ কেতিয়াবা আমাৰ এনেকুৱা হয় দোকান বজাৰৰ বস্তু চাই দাম কম হয় কাষ্টমাৰ আমাৰ কেতিয়াবা কম হয় কেতিয়াবা গ্ৰাহক বিক্ৰী নহয় তেনেধৰণৰ আমাৰ বহুতো ক্ষতিসাধন হয় ব্যৱসায়টো কৰিবলৈ হ'লে কিছুমানৰ বজাৰ কেতিয়াবা সুলভ মূল্যত বজাৰত পোৱা নাযায় বজাৰখন বজাৰত কেতিয়াবা গ্ৰাহক গ্ৰাহক কম হৈ যায় বানপানী চানপানী হ'লে আমাৰ বেছি বহুত ব্যৱসায়ৰ ক্ষতিসাধন হয় বানপানীৰ ফলত আমাৰ ব্যৱসায়বোৰৰ বহুত ক্ষতিসাধন হয় কেতিয়াবা খৰাং বতৰতো আমাৰ ব্যৱসায় ক্ষতিসাধন হয় ব্যৱসায়ৰ ক্ষেত্ৰতো যদি আমি ভালদৰে কিবা এটা ব্যৱসায় ভাল ক্ষতিসাধন হয় ব্যৱসায়ৰ ব্যৱসায় হৈছে আপ ডাউন আপ ব্যৱসায় কেতিয়াবা ওপৰ হয় কেতিয়াবা তলো হয় সেই ক্ষেত্ৰত যি ব্যৱসায় কৰিবলৈ হ'লেও হ'লে কেতিয়াবা কিছুমান সমস্যাই দেখা দিয়ে সেই সমস্যাবোৰ আমি কি কাৰণে সমস্যাৰ সৃষ্টি হৈছে তাক ভালদৰে হয় সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে সমাধানৰ বাবে আৰু যি যি বস্তু য'ত যি সমস্যাৰ বা সমাধান হয় সেইটো চিন্তা কৰিব লাগে আনৰ পৰা ল'ব লাগে এইটো সমস্যা হৈছে বা আন দহজনক সুধিব লাগে বা কি কৰিলে সমস্যাৰ পৰা এই কি কৰিলেকে সমস্যাৰ পৰা সমাধান পাব পাৰোঁ এই ক্ষেত্ৰত আনক সুধিব লাগে আজিকালি আধুনিক যুগতো মোবাইলৰ টিভি বা অন্য সহায়তো আমি কিছুমান সমস্যাৰ সমাধান পাব পাৰোঁ সেই সমস্যাবোৰৰ সমাধান যেনেদৰে কৰি গ'লে আমি কিছুমান সমস্যাৰ ব্যৱসায়ৰ সমস্যাৰ সেই সমস্যাৰ সমাধানৰ বাট উলিয়াই কৰণীয় কামবোৰ কৰি থাকিলে আমি সেই ব্যৱসায়টো উন্নতি কৰিবলৈ বা ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰোঁ ব্যৱসায় হওক ব্যৱসায় হৈছে মানুহৰ ব্যৱসায় নকৰিলে মানুহ এটা এজন মানুহে ব্যৱসায় কৰিলে বা কৰা ব্যৱসায় কৰা লোক এজনে কিহৰ সমস্যা যি সমস্যা হ'লেও মূৰ পাতি লৈ সেই সমস্যাৰ সমাধানৰ বাবে কিখিনি কৰিব লাগিব সেইখিনি কৰি যাব লাগে সেই কি কাৰণে ক্ষতি হৈছে সেই কথা আন দহজনক সুধিব লাগে বা আনৰ পৰামৰ্শলৈ বা কি কি কাৰণে ক্ষতিসাধন হয় কি অসুবিধাৰ ফলত ব্যৱসায়টো ক্ষতি হৈছে সেইটো কথাই ভালদৰে জানিব লাগে